এতিয়াৰ সময়ত ভাৰতত বহুতো নতুন নতুন কম্পেনিজ বা নতুন নতুন ইণ্ডাষ্ট্ৰিজ বনা হ'ল বাট সেইটো কাৰণে পৰাপক্ষত বহুত আনএম্প্লয়মেণ্ট ৰেইটো বাঢ়ি গৈছে মানুহে চাকৰি পোৱা নাই মানুহে চাকৰি পাই আছে নোপোৱাকৈ নহয় বাট যোনকেটাইও নাই পোৱা সেইটোৰ সিহঁতৰ অৱস্থা বহুত বেয়া আৰু সিহঁতৰ সেইটো নোপোৱা শ্ৰেণীটো বহুত বেছি আমাৰ অসমতে আমাৰ যেতিয়া জব অপ'ৰ্টুনিটিছকেইটা আহে তেতিয়া আধাতকৈ বেছি মানুহে জব নাপায় কিয় ক'ব গ'লে আমাৰ ইয়াত পপুলেশ্যন বা যোনটো আমি কওঁ ৰাইজসকল ইমানেই বেছি কি যিমান অপ'ৰ্টনিটি থাকে ছিটৰ কাৰণে তাতকৈ বেছি মানুহ পপুলেশ্যন ছ' যদি আমি চাব যাওঁ পৰাপক্ষত যিমান গাল যদি এক হাজাৰটা ছিট থাকে তাত অকল আমাৰ মানুহ আছে প চল্লিছ হাজাৰটা চল্লিছ হাজাৰটা মানুহত অকল এক হাজাৰটাই ছিট পাব সেই হিচাপত পৰাপক্ষত আমাৰ এইটো চ চাকৰি বজাৰখন বহুত বেয়া চলি আছে আৰু এইটোৰ আমাৰ বহুত গাল সমাধান ওলিয়াব লাগে গভৰ্ণমেণ্টে লগতে গভৰ্ণমেণ্টে এইটো চাব লাগে কি আমাৰ নতুন নতুন আৰু ইনছ ইণ্ডাষ্ট্ৰিজ বনি যাওক আৰু সেইটো কাৰণে জবকেইটা আৰু চাকৰিকেইটা মানে মানুহে পাই থাকক আৰু সেইটো কাৰণে বেছি বেছি আৰু খুলি যাওক ইণ্ডাষ্ট্ৰিজকেইটা আৰু যোনটো বিজনেচ এণ্ট্ৰপ্ৰেনৰশ্বিপ বুলি কয় সেইটোক নিজৰ ভালকৈ ডাঙৰ কৰিব লাগে কম্পেনিজ কেইটা সেইটো কাৰণে যোনটো কাৰণে আমাৰ মানুহকেইটাৰ চাকৰি পাব ধৰিব লাহে লাহে আৰু মানুহকেইটা গ্র' কৰিব